মোৰ এই ব্যৱসায় কৰা আজি আজি চাৰি বছৰমান হ'ল এই মোৰ আগৰ পৰাই মোৰ এটা মন আছিলে যে ময়ো এটা ব্যৱসায় কৰিম ব্যৱসায় ব্যৱসায় কৰি ব্যৱসায় আগতে ইমান মানুহক দেখি আহিছোঁ ব্যৱসায় কৰি মানুহ বহুত লাভৱান হৈছে সেইকাৰণে ময়ো মনতে ভাবিলোঁ ময়ো এটা ব্যৱসায় কৰি চাওঁচোন সেইকাৰণে মই এটা ব্যৱসায় এশ ব্যৱসায় কৰিবলৈ মন মেলিলোঁ কিন্তু এই ব্যৱসায়টো মই কি ধৰণে কৰিম মই প্ৰথমতে ভাবিব পৰা নাছিলোঁ সেইকাৰণে মই মই গোটত সোমাই আত্মসহায়ক গোটত সোমাই দহ হাজাৰ টকা লৈ মই প্ৰথমতে এটা ব্যৱসায় ব্যৱসায় আৰম্ভ কৰিছোঁ আজি চাৰিবছৰ চাৰিবছৰ পূৰ্বেই মোক চাৰিবছৰ পূৰ্বেই মোৰ মোৰ যি মোৰ যি অভাৱ অনাটন হৈছিল কিন্তু এই ব্যৱসায় কাৰণে মনলৈ আহিলে মই এটা মই এখন সৰু সুৰা দোকান দি চাওঁচোন কেনেকুৱানো হয় সেইকাৰণে সেই ভাবিয়ে মই এটা সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ ধৰিলোঁ কিন্তু সেই ব্যৱসায় কৰিয়ে মই যে এতিয়া বহুত লাভৱান লাভৱান হৈছোঁ মানুহ মানুহ মানুহক দেখোঁ যে এইটো ব্যৱসায় ব্যৱসায় কৰিলে মানুহ ব্যৱসায় মানুহে যেতিয়া মানুহে ব্যৱসায় আৰম্ভ ময়ো ময়ো মনলৈ আহিলে ময়ো মানুহক প্ৰত্যেক বহুত মানুহে ব্যৱসায় কৰি চলি আছে সেইকাৰণে ময়ো মনতে ভাবিলো ময়ো এটা ব্যৱসায় কৰি চাওঁচোন সেইকাৰণে মই ভাবিলোঁ মইনো কি ব্যৱসায় কৰিম মনতে ভাবিলোঁ তাৰপিছতে মই ভাবিলোঁ মই এখন সৰু সুৰা দোকানকে দি চাওঁচোন ইমানো মোৰ লাভৱান হয় কিন্তু মই সেই দোকানখন দিয়ে এতিয়া মই বহুত লাভৱান লাভৱান হ'ব পাৰিছোঁ আৰু মই আনকো কওঁ যে মানুহ মানুহ এটা মানুহে এখন সৰু সুৰা দোকান দিও বহুত বহুত লাভৱান হ'ব পাৰে মই নিজে নি মই এতিয়া নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি থিয় দিব পাৰিছোঁ কাৰণ মোৰ আগতে যি মোৰ আগতে একো নাছিলে এতিয়া মই সেই দোকানখন দিয়ে মানে মই বহুত বহুত লাভৱান হ'ব পাৰিছোঁ এতিয়া মই সেই দোকানখনৰ দুখন দোকানখন প্ৰথমতে মই গেলামালৰ দোকান দিছিলোঁ দোকান গেলামালৰ দোকান দি দিয়াৰ পিছত মই যেতিয়া মোৰ দোকানৰ বস্তুবোৰ লাহে লাহে বিক্ৰী হ'বলৈ ধৰিলে তেতিয়া মোৰ অলপমান দিনে দিনে লাভটো বেছি হ'বলৈ ধৰিলে সেই লাভৰ পইচাই মই মানে আৰু এটা বিজনেছ কৰিম বুলি মোৰ মনলৈ আহিল সেইকাৰণে মই আকৌ নতুনকৈ এটা মই ব্যৱসায় কৰিম বুলি মনতে পুহিলোঁ আৰু সেই ব্যৱসায়টো মই প্ৰথমতে মই কেক বনালোঁ কেক বনাই এখন দোকানত দিলোঁ এখন দোকানত দিলোঁ ডেইলি মই এশ এশ এশ এশ কেক দি মই বহুত বহুত লাভৱান হ'লোঁ ডেইলি মই এশ ডেইলি মই এশকে কেক বিকিছিলোঁ তাৰপিছতে কেক বনোৱাৰ পিছতে মই আকৌ মনতে ভাবিলোঁ মই লাহে লাহে আকৌ নিমকি নিমকি ব্যৱসায় কৰোঁ মই এতিয়া মাজে মই এতিয়া নিমকিও নিমকিও মই প্ৰায় দোকানত দিয়ে থাকোঁ ডেইলি মই পঞ্চাছ পেকেট ষাঠি পেকেটকৈ মই ডেইলি নিমকি বিকি থাকোঁ নিমকি নিমকি দিওঁ আৰু মাজে মাজে মই কেকো বনাওঁ কেকো কেকৰো কেকৰো অৰ্ডাৰ কেকৰো অৰ্ডাৰ লওঁ এতিয়া মই সেই এই বি এটা ব্যৱসায় মই এতিয়া ব্যৱসায় মানে মোৰ কেইবাটাও হ'ল এতিয়া দোকানখনো আছে দোকানখনৰ লগতে মই কাপোৰো চিলাওঁ তাৰপাছতে কেক কেকো বনাওঁ নিমকি নিমকি কেক সেইবিলাক মই দোকানে দোকানে দি আছোঁ আৰু এই প্ৰথম প্ৰথম অৱস্থাতে মই বি প্ৰথমতে মই ভাবিলোঁ কি ধৰণে ব্যৱসায় কৰিম তাৰপাছতে মনতে আহিলে নাই মই এখন গেলামালৰ দোকানে দি চাওঁ সেই দোকানখন দিয়ে মই এতিয়া বহুত লাভৱান হৈছোঁ আৰু এই মই নিজেও দোকানতে এতিয়া মই নিমকি নিমকি কেক ভুজিয়া মই নিজে ঘৰতে বনাই দিওঁ আৰু দোকানে দোকানেও দিয়া হয় আৰু এই নিমকি কেক দিও মানুহ বহুত লাভৱান লাভ নেমকি কেক বনাই বহুত মানুহ লাভৱান হৈছে আৰু মই নিজে নিজে বিকি যেতিয়া মই লাভৱান হ'ব পাৰিছোঁ সেইকাৰণে মই আনো আনেও যে এইবোৰ বিক্ৰী কৰি লাভ হ'ব মই সেইটো ডাঠি ক'ব ডাঠি ক'ব পাৰোঁ মোৰ দোকানখন নোহোৱা অৱস্থাত বৰ অসুবিধা হৈছিলে যেতিয়া মই দোকানখনৰ দোকানখন দিবলৈ মই যেতিয়া দোকানখন দিবলৈ ল'লোঁ তেতিয়াৰ পৰা মোৰ বহুত সমস্যাৰ সন্মুখীন হ'ল আৰু কেনে আৰু কি ধৰণে ব্যৱসায় কৰিম সেই ভাবি মই গোটৰ পৰা লোন লৈ প্ৰথম অৱস্থাত দোকানখন আৰম্ভ কৰি মই মই ব্যৱসায় আৰম্ভ কৰিলোঁ আৰু আজি পৰ্যন্ত মোৰ সেই দোকানখন চলি আছে এই ব্যৱসায় কৰিয়ে মই বিভিন্ন বিভিন্ন সমস্যাৰ পৰা সন্মুখীন হৈছোঁ বিভিন্ন সমস্যাৰ পৰা সন্মুখীন আগতে মই দোকানখন নোহোৱাৰ নোহোৱাৰ অৱস্থাত মই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলোঁ কিন্তু এতিয়া মই ব্যৱসায় কৰি বহুত সময় বহুত সমস্যাৰ পৰা সমাধান সমাধান হ'লোঁ এখন সৰু দোকানৰ পৰাই যে মানুহ বহুত লাভৱান হয় মই নিজে নিজে যেতিয়া ব্যৱসায় কৰিছোঁ সেই নিজে যেতিয়া ব্যৱসায় কৰিছোঁ তেতিয়াৰ পৰা গম পাইছোঁ যে এটা সৰু ব্যৱসায়ৰ পৰা মানুহ বহুত উন্নতি হয় আৰু মই আনকো কওঁ নিজে মই আনক মই আনে ব্যৱসায় কৰা দেখিয়ে মনতে ভাবিলোঁ ময়ো এটা ব্যৱসায় আৰম্ভ কৰিম কিন্তু কি ধৰণে ব্যৱসায়টো আৰম্ভ কৰিম প্ৰথমতে মনলৈ অহা নাছিল কিন্তু মানুহক কিছুমান মানুহক দেখিলোঁ ইমান ব্যৱসায় কৰে তথা ব্যৱসায় কৰি মানুহ ইমান উন্নতিৰ পথলৈ আগুৱাই যাব পাৰে সেই ভাবি ময়ো ভাবিলোঁ ময়ো এখন সৰু সুৰা দোকানকে দিওঁ বুলি ভাবি ময়ো সেইকাৰণে সৰু সুৰা এখন দোকান দি আজি আজি মই উন্নতিৰ জখলাত নিজে থিয় দিব পাৰিছোঁ বুলি ক'ব পাৰোঁ কাৰণ কেক আৰু নিমকি বনায়ো মানুহ বহুত লাভৱান হয় কাৰণ নিমকি আৰু কেক বনাই মই বহুত লাভৱান হৈছোঁ আৰু কেক কেক বনাইও মানুহ লাভৱান লাভৱান হয় এটা সৰু ক্ষুদ্ৰ ব্যৱসায়ে মানুহক মানুহক উন্নতিৰ পথলৈ আগুৱাই নিব পাৰে কাৰণ আজি কাৰণ আজিৰ যুগত মানুহ কোনো বহি নাথাকে সেইকাৰণে মানুহে যিকোনো এটা ব্যৱসায় কৰিবলৈ মানুহে মানুহে মন মেলিব লাগে কাৰণ আজিৰ মহিলা আজিৰ মহিলা ঘৰৰ ভিতৰত বহি নাথাকে কাৰণ আজিৰ মহিলাই আজিৰ মহিলাই কি কৰিব নোৱাৰে আজিৰ মহিলাই সকলো কাম কৰিব পাৰে আজিকালি আজি আজিৰ মহিলাই নিজে নিজৰ ওপৰত নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি থিয় দিব পাৰে সেইকাৰণে ময়ো ভাবিলোঁ এখন সৰু সুৰা এটা সৰু সুৰা ব্যৱসায় কৰি সৰু সুৰা ব্যৱসায় কৰি মই ঘৰ ঘৰ চলাম কিন্তু সেই সেই ঘৰ চলাবলৈ দোকানখন নোহোৱাৰ আগতে মোৰ ঘৰ চলিবলৈ দিগদাৰ হৈছিল কিন্তু এতিয়া সেই দোকান দোকান সেই ব্যৱসায় সৰু দোকানখনৰ পৰাই মই এতিয়া যথেষ্ট লাভৱান লাভৱান হৈছে মোৰ এখন সৰু সৰু গেলামালৰ দোকান দোকান আছে গেলামালৰ দোকানখনৰ লগতে লগতে মই এই মই এটা কাপোৰ চিলোৱা মেচিনো মেচিনো কিনিলোঁ আৰু মই কেক কেক নিমকি বনোৱা সেই ব্যৱসায়টো কৰি মোৰ কেক নিম কেকো বনাওঁ নিমকি বনোৱাৰ কথাটো মনলৈ আহিল আৰু সেইটো কাৰণে মই নিমকি কেক বনাইও যথেষ্ট উপকৃত উপকৃত হ'ব পাৰিছোঁ আৰু ময়ো আনকো কওঁ যাতে মোৰ মানুহে নিজে ঘৰতে বহি নাথাকি গোটৰ পৰা লোন লৈ হ'লেও এখন সৰু সুৰা দোকান খুলি লাহে লাহে প্ৰথমতে মানুহ পটক প্ৰথমতে মানুহ প্ৰথমতে মানুহে ইমান ইমান উন্নতি কৰি প্ৰথম অৱস্থাত দোকানৰ দোকানত মানুহে পতককে উন্নতি কৰিব নোৱাৰে কিন্তু লাহে লাহে যেতিয়া ব্যৱসায়টো আৰম্ভ আৰম্ভ হয় মানুহ লাহে লাহে মানুহ লাহে লাহে উন্নতিৰ জখলাত খোজ দিব পাৰে সেয়ে মোৰ দোকানখন আগতে সৰু আছিলে কিন্তু এতিয়া মোৰ লাহে লাহে অলপ ডাঙৰ ডাঙৰ কৰিছোঁ কাৰণ প্ৰথম অৱস্থাত মানুহ প্ৰথম অৱস্থাত মানুহ পোনেই প্ৰথমতে মানুহে ডাঙৰকৈ ডাঙৰকৈ ভাবিব নালাগে এটা সৰু সুৰা লোন লৈ এখন সৰু এটা সৰু ব্যৱসায় কৰিম বুলি ভাবিব লাগে কাৰণ প্ৰথমতেই যদি ডাঙৰকৈ ডাঙৰকৈ যদি ব্যৱসায় কৰিম বুলি ভাবে তেতিয়াহ'লে মানুহে মানুহে নোৱাৰিব কাৰণ প্ৰথম অৱস্থাত ডাঙৰ ডাঙৰকৈ ব্যৱসায় কৰিবলৈ হ'লে এটা ডাঙৰ পুঁজি দৰকাৰ হ'ব কিন্তু সেই ডাঙৰ পুঁজি পাবলৈ সেই ডাঙৰ পুঁজি পাব ক'ত সেইকাৰণে প্ৰথম অৱস্থাত মই মই নিজে ভাবিছিলোঁ প্ৰথমতে এটা ডাঙৰকৈ এসা এটা ব্যৱসায় কৰিম কিন্তু সেই ব্যৱসায় কৰিবলৈ এটা পুঁজি লাগে কিন্তু সেই পুঁজি হাতত নাথাকিলে মানুহে কোনো ব্যৱসায় কৰিব নোৱাৰে কাৰণ ব্যৱসায় কৰিব নোৱাৰে এটা পুঁজি এটা সৰু মই প্ৰথম অৱস্থাত সেইকাৰণে এটা সৰু পুঁজি লৈ দহ হাজাৰ টকা সৰু পুঁজি লৈ এটা এখন সৰু সৰু গেলামালৰ দোকান দিলোঁ আৰু এতিয়া সেই গেলামালৰ দোকানখন মই লাহে লাহে লাহে লাহে ডাঙৰ ডাঙৰ কৰি উন্নতিৰ জখলাত নিজে নিজে নিজৰ ভৰিৰ ওপৰত থিয় পাৰিছোঁ কাৰণ এটা সৰু ক্ষুদ্ৰ ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়ে মানুহক ডাঙৰ ডাঙৰ ব্যৱসায় কৰিবলৈ মানুহক সহায় কৰে প্ৰথম অৱস্থাতে যদি মানুহে এটা ডাঙৰ ডাঙৰ ব্যৱসায় কৰিম বুলি ভাবে তেতিয়াহ'লে এটা এটা বৃহৎ পৰিমাণৰ পুঁজি লাগিব কিন্তু সেই প্ৰথম অৱস্থাতেই মানুহে সেইকাৰণে বৃহৎ বৃহৎ পুঁজিৰ কথা চিন্তা নকৰি এটা সৰু সুৰা পুঁজি সৰু সুৰা এটা পুঁজিৰ কথা পুঁজি লৈ এখন সৰু সৰু ব্যৱসায়ৰ পৰা আৰম্ভ কৰি মানুহে ডাঙৰ ডাঙৰ ব্যৱসায় কৰিবলৈ মুখ মেলিব লাগে কাৰণ আজিৰ যুগত মানুহে চলিবলৈ যিমান দিগদাৰ হয় সেইটো কাৰণে মানুহে প্ৰথম অৱস্থাত সৰু এটা পুঁজি লৈ এখন সৰু দোকান খুলি পিছত ডাঙৰ ডাঙৰ ব্যৱসায় কৰিবলৈ মন মেলিব লাগে কাৰণ প্ৰথম অৱস্থাত মানুহৰ হাতততো পুঁজি নাথাকে পুঁজি নাথাকে পিছত গোটৰ পৰা লোন লৈ হ'লেও আৰু দোকানখনৰ পৰাতো যথেষ্টখিনি ওলায় যথেষ্টখিনি পইচা ওলায় জমা কৰি কৰি এটা বৃহৎ পৰিমাণৰ পুঁজি গঠন কৰি মানুহে এটা ডাঙৰ ব্যৱসায় কৰিবলৈ মন মেলিব মন মেলিব লাগে তেতিয়াহে মানুহে নিজেই নিজৰ ওপৰত ভৰিত ভৰি দি নিজে নিজৰ ওপৰত ভৰি দিব ভৰি দিব পাৰিব কাৰণ প্ৰথম অৱস্থাত মানুহে প্ৰথম অৱস্থাতে যদি মানুহে ডাঙৰকৈ এটা ব্যৱসায় কৰিম বুলি ভাবে এটা যথেষ্ট নিজৰ হাতত যথেষ্ট পুঁজি লাগিব কাৰণ এটা ব্যৱসায় কৰিবলৈ হ'লে যথেষ্ট পুঁজিৰ প্ৰয়োজন হ'ব কাৰণ প্ৰথম অৱস্থাতেই সেইকাৰণে ডাঙৰ ব্যৱসায় কৰিম বুলি মানুহে ভাবিব নালাগে এটা সৰু ব্যৱসায় প্ৰথম অৱস্থাতে সৰু এটা ব্যৱসায় কৰি পিছৰ পৰ্যায়ত ডাঙৰ ডাঙৰ ব্যৱসায় কৰিম বুলি ভাবিব লাগে প্ৰথম অৱস্থাত মোৰ ব্যৱসায় নকৰাৰ আগতে বহুত অসুবিধা হৈছিলে এতিয়া মই ব্যৱসায়টো কৰি যথেষ্ট উপকৃত হৈছোঁ আৰু ঘৰখনকো ঘৰতো দিব পৰা হৈছোঁ আৰু আনকো নি আনকো দিব পৰা দিব পৰা হৈছোঁ মানুহে সেইকাৰণে নিজে নিজে নিজৰ নিজে নিজৰ ওপৰত ভৰি দিবলৈ হ'লে নিজৰ এটা কিবা এটা থাকিবই লাগিব কাৰণ আজি আজিৰ যুগত আজিৰ যুগত বৈজ্ঞানিক যুগ সেইটো কাৰণে মানুহে আজিকালি খোজত খোজ মিলাই আজিকালি নিজে খোজত খোজ মিলাবলৈ হ'লে নিজেই কিবা এটা কৰিবই লাগিব সেইকাৰণে মই ভাবিলোঁ মই এটা সৰু ব্যৱসায় কৰি মই নিজে নিজৰ ভৰিৰ ওপৰত থিয় থিয় দিম পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে আৰু সেইকাৰণে মই এটা সৰু এখন সৰু গেলামালৰ দোকান দি এতিয়া মই নিজে নিজৰ নিজৰ ভৰিৰ ওপৰত থিয় দি খোজকাঢ়ি নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি আছোঁ